হেল্ল' হেল্ল' অঁ অঁ অঁ কওকচোন অঁ পঞ্চায়তলৈ অঁ পঞ্চায়তলৈ মই যাম পঞ্চায়তত মোৰ লেঠা আছে অলপ মোৰ অঁ পঞ্চায়তলৈ হা হা অঁ আ আপুনি যাব নেকি বাৰু অঁ মইয়ো যাম একেলগে যাম দেই দুইজনে মোৰো পঞ্চায়তত অলপ কাম আছে এই আধাৰ কাৰ্ডৰ অকণমান গণ্ডগোল হৈ আছে

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ওলাব সভাপতি আজি মই ফোন কৰিছিলোঁ সভাপতি আজি তাতে লগ পোৱা লগ পাম বুলি কৈছে

হয় নেকি হ'ব দিয়ক ভালেই হ'ব একেলগে যাম গোটেই কেইজন গৈ পেলাই

অঁ অঁ অঁ ঠিক আছে ওলাব মইও যাম একেলগে যাম দিয়ক গোটেইসোপা যাম এই এই দহটামান বজাতে ওলাব দহটামান বজাত যাম আৰু গোটেইকেইজন লগ লাগি হয় হয় হয় ঠিক আছে ঠিক আছে বাৰু